হেল্ল' অঁ এইটো মায়া ৰেষ্টুৰেণ্টত ধৰিছেনে অঁ হয় আপোনাৰ অকণমান আগত মোৰ অৰ্ডাৰ এটা আহিছিলে মই আপোনাৰ মানে যিটো অৰ্ডাৰ দিছিলো সেইটো অৰ্ডাৰটো আহা নাই অঁ অঁ তাকে আপোনাৰ এই অৰ্ডাৰটোতো ভুল আহিছে মই আপোনাৰ দিছিলো চিংৰা আপুনি দিছে কচুৰি তেনেকৈতো নহ'ব আমি বহুত আশাৰে ৰখি আছিলো আপোনাৰ লগৰ কেইটামানো আছিলে বাৰ্থডে' পাৰ্টি চাহটো খাই যাম বুলি ৰখি আছিলে আপুনিটো এনেকৈ হ'লে নহ'ব মই আকৌ বেলেগ ৰেষ্টুৰেণ্টৰ পৰা অৰ্ডাৰ দি আনিবলগীয়া হৈছে আপোনালোকৰ এনেকুৱা ছাৰ্ভিচ হ'লে তেনেকৈতো আপোনালোকৰ কাষ্টমাৰ হেৰি হৈ যাব অঁ তাকে কথাটো বোলো কৈ দিওঁ বুলি মই আপোনাক ফোনটো কৰিছিলো নেক্সট টাইম যাতে আৰু বেলেগ কাষ্টমাৰক তেনেকুৱা ছাৰ্ভিচ নিদিয়ে আৰু যদি নিদিয়ে ঠিক আছে অঁ সেইটোৱেই মই কমপ্লেইনটো দিবলৈ ফোন কৰিছিলো ঠিক আছে দিয়ক